তই ক'ত আছ হে এ হে গ'ম পাইছানে নাই এ আবুক যে বৰপেটাত থৈছে হে হ'ল আজি তিনিদিন হ'ল অসুখ মানে কিবা হাৰ্টৰ প্ৰবলেমহে বয়স হৈছে না পৰহি দিনা নিছে তিনিদিন হ'ল আজি এই যাব লাগিছিলে ময়ো অকলে অসুবিধা পাওঁ যাব তাহাৰ এই ডাঙাৰটো ল'ৰা আছে সেইতো যাওঁ ব'ল একদিন কালি যাওঁ ব'ল ৰাতিপুৱা বাইকে গেলি অঁ অঁ অঁ এই বাইকত যাব ন'ৰা এই হেৰিয়তে যাব লাগিব এই মেজিকত যাব লাগিব তাহাঁত আছে আছে আছে আছে আছে আছে এ নিয়াৰ লগে লগে আই চি উত থৈছিল বোলে এক ঘন্টা নে ডেৰ ঘন্টা তাৰপিছত উলিয়াই দিছে আছে আছে আছে অঁ কালি ৰাতিপুৱা তেনেহ'লে মোক ফোন এটা কৰি জনাবি